ঐ ছোৱালী ক এইয়া এনেই বহি আছোঁ ক এইয়া খাই উঠিছোঁ অলপ আগত তই খালি নাই

ক এতিয়া অঁ আছোঁ ক অঁ তই ক'ৰ্চৰ কিতাপ দেখোন চব কিনিলিয়েই লাইব্ৰেৰীৰ পৰা কি কিতাপ আনিবিনো অঁ অঁ যোগৰ কি কিতাপ আনিবি

অঁ অঁ মোৰ তেনেকৈ ক'ৰ্চৰ কিতাপ দুখনমান আছিলে বাৰু পিছত এনেই আজৰি টাইমটোত পঢ়িবৰ কাৰণে উপন্যাস দুখনমান লৈ আহিব লাগিব আৰু এই ক'ৰ্চ হ'লেটো এনেই ভাৰতীয় ৰাজনীতিক চিন্তাধাৰা বুলি আৰু এনেকে পাশ্চাত্য ৰাজনীতিক চিন্তাধাৰা এনেকে বুলি দুখন আছিলে আৰু আৰু তেনেকে ক'ৰ্চৰ কিতাপ নাই পাছত উপন্যাস দুখন ল'ম উপন্যাস দুখনমান ল'ব লাগিব তাৰ পৰা তাৰ পিছত কবিতা কবিতাৰ কিতাপ এখন ল'ব লাগিব কবিতাৰ খুব মানে ভাল লাগে নলিনীবালা দেৱীৰ কবিতা কিতাপ যদি পাওঁ চাব লাগিব তাৰ পাছত তোৰ আৰু এ তহঁতৰ স্কুটীত তেল আছে নাই বাৰু মোৰ বাইকত তেল অলপ কম আছে গৈ নাপাম চাগে লাইব্ৰেৰীত সেইটো কাৰণে সুধিলোঁ অঁ অঁ অঁ

আচ্ছা অঁ ঠিক আছে মই ফ্ৰী আছোঁ বাৰু ওলাই আছোঁ বাৰু তেতিয়া তয়ো ওলাগে যা সোনকালে